প্ৰথমতে ল'ৰাই ছোৱালীক চাব আহে তাৰ পিছত ছোৱালী পচন্দ হ'লে দিন বাৰ ঠিক কৰে তাৰ পিছত জোৰণ হয় বিয়াৰ দুদিন আগতে জোৰণ হয় জোৰণত মাছ গাখীৰ তামোল পাণ তেল সেন্দূৰ আদিকে ধৰি সকলো বস্তু কানি কাপোৰ জোৰণৰ এটা নিয়ম আছে পাঁচযোৰ সাতযোৰ তেনেকুৱাকৈ কাপোৰ দিব লাগে আৰু তাৰ পিছদিনাখন বিয়া হয় প্ৰথমতে বিয়া ছোৱালী বিয়া হ'লে ছোৱালীজনী গা পা ধুই ওচৰৰ নামঘৰত শৰাই দিয়া হয় শৰাই দি তাত সেৱা কৰি আহি ঘৰত ধুনীয়াকৈ সজাই পৰাই আজিকালি নতুন নিয়ম এইবিলাক এখন পাটী বহাই থয় তাত আলহী আহিলে ধৰ তামোল চামোল দি থাকে খাই বৈ দুপৰীয়া পানী তোলা নিয়ম আছে আয়তীসকলে ওচৰৰ ডাঙৰ পুখুৰীত পানী তুলিবলৈ য়ায় পানী তুলি অহাৰ পিছত খোৱা লোৱা বাবে ব্যৱস্থা কৰে গধূলি আকৌ সেই পানীৰে গা পা ধোৱাই ৰাতি বিয়া পাতে দৰা আহে হোম পুৰে বিয়া শেষ হোৱাৰ পিছত দৰা ঘৰে কইনা ঘৰৰ ডাঙৰসকলক সেৱা কৰে আৰু লগতে ধৰ মান ধৰা বুলি কয় এখন হওঁক এযোৰ হওঁক সেনেকে কাপোৰ দি মান ধৰে তাৰপিছত ৰাতিপুৱা কইনা লৈ দৰা ঘৰে লৈ যায়